চহৰ আৰু গ্ৰাম্য অঞ্চলৰ স্কুলসমূহৰ ব্যৱধান বহুতো হৈ আছে আমি চহৰ আৰু গ্ৰাম্য অঞ্চলৰ স্কুলৰ কথা ক'বলৈ গ'লে এইটোৱে ওলায় যে চহৰ অঞ্চলত বেছিভাগেই ইংৰাজী মাধ্যমত পাঠদান দিয়া হয় আৰু গ্ৰাম্য অঞ্চলত প্ৰায় অসমীয়া মাধ্যমতে পাঠদান কৰা হয় চহৰ অঞ্চলৰ স্কুলবোৰত আমি আমাৰ বিদ্যাৰ্থী বিদ্যাৰ্থীসকলে এইটোৱে চাব পাৰোঁ যে ইহঁতে নিজৰ নিজৰ ইউনিফৰ্ম এইবোৰ ভালকৈ পিন্ধি আহিব পাৰে কিন্তু গ্ৰাম্য অঞ্চলত দৰিদ্ৰতা বা তেনেকুৱা বহুত কিবা কিবি কাৰণৰ কাৰণে আমাৰ বিদ্যাৰ্থী সকলে তাতে আমাৰ প্ৰ'পাৰ ইউনিফৰ্ম পিন্ধিব নোৱাৰে গ্ৰাম্য অঞ্চলৰ আৰু চহৰ অঞ্চলৰ কিছুমান ব্যৱধান এইবোৰেই